মই উপহাৰ হিচাপে কাৰোবালৈ কবিতা লিখিছোঁ তেওঁলোকে সেইবোৰ বহুতেই ভাল পাইছে কাৰণ মই লি যিবোৰ কবিতা লিখিছোঁ আজিলৈকে সেইবোৰ কবিতাত মনৰ অনুভৱ আৰু প্ৰকৃতিৰ ৰূপত থকা যিবোৰ সৌন্দৰ্যময় পৃথিৱীখনক লৈ পেলাই যিবোৰ অনুভৱ প্ৰকাশ কৰিছোঁ সেইবোৰক তেওঁলোকে বহুত ভালদৰে আঁকোৱালি লৈছে আৰু আৰু সেই অনুভৱেই মানুহৰ মনত ভাল অনুভৱ ভাল ভাৱ অনুভূতি প্ৰকাশ কৰিছে এই কবিতাৰ ফলতে মই বহুতো মানুহক নিজৰ স্থান আগবঢ়াবলৈ মতামত দিছোঁ আৰু মই এই কবিতাসমূহত তেওঁলোকক লৈয়ে তেওঁৰ মনৰ ভাৱ কেনেকুৱা তেওঁ কি ধৰণে কামবোৰ কৰিলে ভাল হ'ব এইসমূহ দি তেওঁলোকক অলপ নিজৰ নিজৰ জীৱনত যাতে তেওঁলোকে বহুত ভালদৰে আভাস প্ৰকাশ কৰে কেনেদৰে তেওঁলোকক কবিতাবোৰ লিখি